আমি সাঁতুৰিবলৈ যাব পৰা কিছুমান ঠাই যেনে পুলৰ বাহিৰেও ঘৰুৱাভাৱে ধৰক পুখুৰী বা ফিচাৰী নাইবা ওচৰত যদি বিল দীঘলীয়া বা নদী ইত্যাদিবিলাক আমাৰ বাবে উপযোগী আৰু তেনেধৰণে ধৰক সাঁতুৰিব পৰা সুবিধা বাম বা দ চেনেকীয়া এনেকুৱা জেগাবিলাক জানিব পৰাটোৱেই আমাৰ বাবে অতি উপযোগী আমি যদি ভালকৈ সাঁতুৰিব নাজানো তেনেহ'লে ধৰক দ জেগাত আমি সাঁতুৰিবলৈ আগবাঢ়ি যাব নালাগে বা একেবাৰে বামতো সাঁতোৰাৰ বাবে উপযোগী নহয় বা সাঁতোৰাৰ জেগাত জেং যুঁজ বা ইত্যাদি কিবাকিবি আছে নেকি সেইবিলাক চাই পেলাই আমি সাঁতুৰিবলৈ যোৱাটো উপযোগী বা নজনাজনৰ কাৰণে ওচৰত বচাব পৰাকৈ বা নিজেই বাচিব পৰাকৈ ডাঙৰ মানুহ আছে নাই বা বচাৰ কিবা উপায় আছে নাই সেই সকলোবিলাক চাই পেলাই নদী বা বিলত সাঁতুৰিব যদি পাৰে তেনেকুৱা ঠাই আমাৰ কাৰণে আটাইতকৈ উপযোগী